হয় আমাৰ এতিয়া ধান খেতি শেষ হৈছে ধান খেতি শেষ হোৱাৰ পাছত আমি আলু খেতিত ব্যস্ত হ'বলগীয়া হৈছে আলু দুবিঘামান কৰিম বুলি লৈছোঁ বতৰো এইবাৰ বৰ ভাল নহয় কি হয় চাব লাগিব আলুৰ পাছতে আমি আকৌ মূলা খেতি কৰিম বুলি ভাবিছোঁ মূলা তিনি চাৰি বিঘামান কৰিব লাগিব তাৰপিছত লাইশাক তাৰ মাজে মাজে ধৰি লোৱা লফা এনেকে বাৰীখনত বিভিন্ন ধৰণৰ ধৰি লোৱা শাক পাচলি আমি ৰুম বুলি ভাবিছোঁ ৰঙালাউ খেতি কৰোঁ আৰু এই ৰঙালাউ কোমোৰা ফ্ৰেঞ্চবিন তেনেকে বিভিন্ন ধৰণৰ আমি ধৰি লোৱা খেতিত ব্যস্ত থাকিব লগীয়া হৈছে আৰু ছোৱালীকিজনীয়ে বৰ হেৰি লাইশাক ভাল পায় তেওঁলোকে ধৰি লোৱা লাই শাকো আনি দুই এজোপা বাৰীত ৰুইছে সঁচাকে বাৰীখন ধুনীয়াকে হাল কোৰ বাই চাফ চাফাই কৰি লৈছোঁ আৰু আলু পাটি পাটিকে দিছোঁ খুব ভাল লাগিছে তাৰপিছত তাৰ মাজে মাজে মূলা লাই সঁচাকে বাৰীখন খুব ধুনীয়া সুন্দৰ হৈ পৰিছে